অসমত পালন কৰা প্ৰধান ধৰ্মীয় পৰম্পৰা বা আচাৰ অনুভূতি বহুতো আছে যেনেকৈ সৰস্বতী পূজা বাথৌ পূজা বা আমাৰ অসমীয়া মানুহে আগৰ দিনৰ পৰাই প্ৰচলিত হৈ থকা আমাৰ ৰিভাৰক পূজা কৰা বা আমাৰ নদী বা কোনো এটা বস্তু পূজা কৰা আমাৰ অসমৰ বহুতো বহুতেই ফেমাছ হৈ আহিছে আমাৰ অসমৰ মানুহে যিকোনো আৰু বহুতো আমাৰ ধৰ্মীয় পৰম্পৰা আছে যেনেকৈ হৈছে আমাৰ আলি আই লৃগাং অম্বুবাচী মেলা জোনবিল মেলা জোনবিল মেলাত আমাৰ আমাৰ বেছিকৈ আমাৰ অসমৰ বহুত মানুহে বাৰ্টাৰ ছিষ্টেম পি আমাৰ ব্যৱহাৰ কৰে বা আমাৰ আলি আই লৃগাং আলি আই লৃগাং আমাৰ অসমৰ মানুহৰে এক বহুতো প্ৰচলিত উৎসৱ আমাৰ অসমীয়া মানুহেই নহয় আলি আই লৃগাং আমাৰ মিচিং মানুহে বেছিকৈ ব্যৱহাৰ কৰা উৎসৱ উৎপাদন কৰে আলি আই লৃগাঙত আমাৰ মিচিং মানুহসকলে নিজৰ একতা একতাৰ কাৰণেই এই এই উৎসৱ পালন কৰে আৰু আমাৰ যদি আমি কথা পাতিব যাওঁ বিহু বা বিহু আমাৰ অসমৰ হৈছে জাতীয় উৎসৱ আৰু এই বিহুটো আমাৰ অসমৰ ধৰ্মীয় পৰম্পৰা বহুতো পৰম্পৰা দি আমাৰ বিহু উৎসৱ পালন কৰা হয় বিহুক আমি ক'বলৈ গ'লে অসমৰ তিনিজন বিহু মাঘ বিহু ৰঙা মাঘ বিহু বহাগ বিহু আৰু কঙালী বিহু আৰু বহাগ বিহুত আমাৰ বহুতো মেলাৰে আমাৰ অসমৰ মানুহে অসমীয়া মানুহে প পালন কৰে